বৰ্ণালী বা কি কৰিছা মই মইয়ো আছোঁ ভাত খালা মই খাইহে বোলো ফোন এটা কৰোঁ কথা এটাৰ কাৰণে এই আমি যে হেৰিয়লৈ লেটেকু পুখুৰীলৈ যোৱাৰ কথা পাতিছিলো যে এতিয়াটো বন্ধ চন্ধ আছে ব'লা আকৌ এইকেইদিনতে যাওঁ নহ'লে মানে কোন কেনে কোন কেনেকৈ যোৱা হয় আক' তুমি কাৰোবাক লগ ধৰিছিলা নেকি

অঁ পাঁচজনী অঁ আৰু দুজনী মই তৃষ্ণাকে পপীকে সুধি চাম বাৰু এবাৰ সিহঁতি যাম বুলি কৈছিলে বাৰু মানে কালিয়ে আমি টিউশ্যন যাওঁতে লগ পালোঁ ইহঁতক তাৰপা এতিয়া স্কুলটো বন্ধই দিব ন ত' সেইকাৰণে মানে ইহঁতিও অঁ ইহঁতি কৈছিলে মানে মই বোলো ৰ' মই বৰ্ণালী বালে ফোন এটা কৰি চাম আমি যাম বুলি পাতিয়ে আছিলো অঁ তেতিয়া যাবলৈ ভাল হ'ব যিটো খৰচ হয় আমি তেতিয়া সমানকৈ ভগাই ল'ব পাৰিম বাকী খৰচ ইমান তালৈ নহয় এইকণ হে ৰাতিপুৱা আমি সোনকালে ওলাই দিম ভাল লাগিব একদম মজাচে গান চান লগাই যাম অঁ সেইটো চাই আহিমগৈ লগতে সোনকালে আমি ৰাতিপুৱা ঘৰৰ পৰা সোনকালে ওলাই দিম লেটেকু পুখুৰীত সোমাই গোটেইখিনি চাই মেলি ফটো চটো মাৰিম আক' ইহঁতি আক' ইনষ্টাগ্ৰামৰ ৰীল চীল বনাবই নহয় আক' আজিকালি ছোৱালী আৰু ৰীল নবনাবনে সিহঁতি যে আক' য'ত টিউশ্যনতো চাৰে পঢ়াই থাকে ইহঁতে ৰীলেই বনাই থাকে তাত গৈ ৰীল নবনাব তুমি কৈছাহে আৰু

মই কৈ থৈছোঁ আৰু বৰ্ণালী বাৰ আগত বোলো সেইবোৰ কৰিবি দিব তহঁতক সঁচাকৈ আক' হেৰৌ একদম ঠিকছে দেই কোনবা দেওবাৰ এটাত গ'লে ভাল হ'ব নেকি আমাৰ টিউশ্যন নাথাকে তেতিয়া অঁ ঠিক আছে দিয়া মই ফোন এটা কৰিম তোমাক মই কাইলৈ ফোন কৰিম হা কাইলৈ ইহঁতক টিউশ্যনত লগ পামেই এতিয়া ফোন নকৰোঁ আৰু ৰাতি হ'ল যে কাইলৈ আমি টিউশ্যনৰ পৰা আহি অঁ অঁ অঁ ঠিক আছে দিয়া তুমি ভাত খোৱাগৈ যোৱা মই কাইলৈ ফোন কৰিম অঁ অঁ দিয়া ঠিক আছে মই টিউশ্যনৰ পৰা বাহিৰে বাহিৰে সোমাই আহিম বাৰু হ'ব দিয়া